অ কি কৰিছা

এই দিনটোত তাৰমানে বিয়াখন নহ'ব সেইটো কাৰণে তোমাক আৰু তিনিদিনৰ পাছতহে হ'ব সেইটো কাৰণে বোলো কথাটো কওঁচোন তিনিদিনৰ পাছত তুমি পাৰিবা নাই অ অ নহয় ময়ো গম নাপাওঁ যে এই এতিয়া পতকৈ তেনেকুৱা এটা সমস্যা আহিব বুলি কাৰণ পতকৈ মানে হৈ গ'ল তেনেকুৱা এটা যে পা পা মানে পিছুৱাব লগা হ'ল সেইটো কাৰণে আকৌ বেলেগক ক'বলৈও মন যোৱা নাই কাৰণ তোমাৰ ওচৰতে ফটোশ্বুটবিলাক কৰাই থাকোঁ যে তুমি কিবা এটা ভাবি চোৱাচোন অ

অ

আৰু অ কিবা এটা মিলাই পেলাই চোৱাচোন বাৰু যদি হয় ও মানে তুমি মোক ক'বা

অ তেনেকুৱাকৈ তেনেকুৱাই কৰিবা খালি তুম মানে তোমাৰ হতুৱাই ফটোশ্বুটটো কৰাম সেইকাৰণে তোমাকেই কৈছোঁ অ হয় বাৰু সেইটো

অ বাৰু হ'ব তেতিয়া ঠিক আছে হ'ব